অসমীয়া ভাষাটো যিহেতু এটাও প্ৰাচীনতম পুৰণি ভাষা বৰ্তমান সময়ত বিভিন্ন দেশ বিদেশৰ পৰা অহা পৰ্যটককে ধৰি বেপাৰ বাণিজ্য আদিৰ কাৰণে আহ অহা বিভিন্ন লোকৰ দ্বাৰা আমাৰ অসমীয়া ভাষাটো বাৰুকৈ প্ৰভাৱিত হৈছে আৰু ইয়াৰ সংস্কৃতিৰ ক্ষেত্ৰতো বহু প্ৰভাৱ পৰিছে অসমীয়া ভাষা যিহেতু বিভিন্ন সংস্কৃতিৰে পৰিপূৰ্ণ এই লোকসকলৰ আগমণৰ ক্ষেত্ৰত এই সংস্কৃতি বহুৰূপে প্ৰভাৱিত হৈছে অসমীয়া ভাষাটো বিভিন্ন ধৰণৰ ভাষাৰে সমূহিত হোৱাৰ বাবে সেই বা ভাষাটোৰ স্থান স্থানৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সৃষ্টি হৈছে আৰু ইয়াৰ সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সংস্কৃতি এই অসমীয়া ভাষাৰ মাজত সোমোৱাৰ বাবে সেই প্ৰাচীন সংস্কৃতিৰ যি মূল্য সেই মূল্য বৰ্তমান সময়ত দেখা পোৱা নাযায়